হেল্ল' হয় আপুনি অঁ আপুনি ৰিপৰ্টাৰ জ্য়োতি ছেত্ৰী বাইদেৱে কৈছে নেকি অঁ বাইদেউ নমস্কাৰ দেই মই হয় মই এই টেপৰ গাঁৱৰ সাৰথি গোটৰপৰা কৈছোঁ আমি মানে আমাৰ এটা গোট আছে ইয়াতে আমি ভাবিছোঁ আমি এই এদিন দীপৰ বিলত মানে আমি মাছ মাৰিবলৈ যাম ভাবিছোঁ আৰু সেইটো আমি পাৱ্লিছ কৰিব বিচাৰিছোঁ তাৰ কাৰণে মানে আমাক এগৰাকী ৰিপৰ্টাৰ লগত যাব লাগে আপুনি আপুনি সময় উলিয়াই যাব পাৰিব নেকি আমাৰ লগত আমি বিছ তাৰিখ দিনতো লৈছোঁ বিছ তাৰিখে যদি আপুনি ফ্ৰী আছে আৰু ৰাতিপুৱা আমি ন বজাত ওলাম বুলি ভাবিছোঁ হয় হয় হয় অঁ আপোন আপোনাক আনিবলৈ আমি যাব লাগিব নে আপোনাৰ নিজৰ বাহন আছে যাবলৈ

হয় হয় না আপুনি অহাৰ পিছত ফোন এটা লগাব আৰু আমি ওলাই যাম আমাৰ আগবঢ়াবলৈ আমি ওলাই যাম আপোনাক ঠিক আছে বাইদেউ ধন্য়বাদ দেই বাইদেউ ধন্য়বাদ